চাৰি চাৰি দুই হাজাৰ চাৰি পাঁচ পাঁচ দুই হাজাৰ পাঁচ তিনি তিনি দুই হাজাৰ তিনি দুই দুই দুই হাজাৰ দুই এক এক দুই হাজাৰ এক